উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত মুখ্য সাংস্কৃতিক পাৰ্থক্যবোৰটো বহুতেই আছে তাৰে ভিতৰত মই এতিয়া কেইটামান ক'ম ভাৰতবৰ্ষ হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ভৌগোলিক অৱস্থানত যিদৰে বৈচিত্ৰ বিৰাজমান একেদৰে খাদ্য প্ৰণালীটো আছে বৈচিত্ৰ উত্তৰ দক্ষিণ দিশে থকা মানুহৰ খাদ্য প্ৰণালী একে নহয় উত্তৰ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি আৰু দক্ষিণ ভাৰতৰ মানুহৰ খাদ্য হৈছে ভাত জলবায়ু আৰু সাংস্কৃতিক ভিন্নতা অনুযায়ী ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজ পাৰৰো ভিন্নতা স্বাভাৱিকতেই থাকে উত্তৰ ভাৰতত পুৰুষে পায়জামা পিন্ধি বেছি ভাল পায় দক্ষিণ ভাৰতৰ লোকে লুঙিৰ দৰে চুৰীয়া পিন্ধে এতিয়া ভূগোলৰ বিষয়ে ক'বলৈ গ'লে উত্তৰে আছে সু উচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় যেনে উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়ে শুকাই যায় উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি মধ্য গতি আৰু নিম্ন গতি এই তিনিটা গতি কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই গতি স্পষ্ট নহয় উত্তৰ ভাৰতৰ নদীবোৰ উপত্যকা বহল আৰু ইহঁতৰ গতিও ধীৰ কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক হয় আৰু সাধাৰণতে খৰস্ৰোতা হয় দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতেই সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতি পথেৰে বৈ আছে আনহাতে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিত ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনাই সুঁতি সলাই থাকে এইবোৰে পাৰ্থক্য মই পাইছোঁ আৰু